মই বৰ্তমান এম এ কৰি আছো গুৱাহাটীত কটন ইউনিভাৰ্চিটীৰপৰা বহুতে বহুত প্ৰব্লেম আহি পৰে আচলতে আৰ্থিক প্ৰব্লেম সমস্যা আহি পৰে যদিও তাত পঢ়ি আছো কিছুমান ঘৰৰপৰা কেতিয়াবা পইচা পঠাব নোৱাৰা হৈ যায় বহুত প্ৰব্লেম হৈ পৰে পইচা পাতিৰ কথাত কিন্তু পঢ়াটোতো ক্লীয়াৰ কৰিবই লাগিব যেনেকৈয়ে নহওক আৰু তেনেকৈয়ে পঢ়ি কৰি আছো আৰু মই এডুকেশ্বন বিভাগত এম এ কৰি আছো গুৱাহাটীত মই নগাঁও মই নগাঁও কলেজৰপৰা মই পাছ কৰিছিলোঁ ডিগ্ৰী এডুকেশ্বনতে মেজৰ লৈ পাছ কৰি এতিয়া গুৱাহাটীত বৰ্তমান গুৱাহাটীত কটন কলেজত এম এ কৰি আছো এডুকেশ্বন বিভাগত বাকী মই মেট্ৰিক পাছ ফাৰ্ষ্ট ডিভিজনেই কৰিছিলোঁ হায়াৰ ছেকেণ্ডাৰীও ফাৰ্ষ্ট ডিভিজনেই সিমান এটা চোকা ল'ৰা নাছিলোঁ কিন্তু এভাৰেছ আৰু আৰু মানে যিখিনি জানিব লাগে আচলতে সেইখিনি জানিছিলোঁ কোনোধৰণৰ যিটো জানো এক্সুৱেলি সেইটোৱে লিখিছিলোঁ পৰীক্ষাত কাৰোঁ পৰা সোধা কৰি লিখা কৰা এইবিলাক নাছিলে মোৰ জীৱনত সেইকাৰণে মোৰ মানে নিজকে এক্সুৱেলি প্ৰাউড কৰোঁ কাৰণ মই যদি পঞ্চাছৰ ভিতৰত যদি মই দহ এটাও পাওঁ সেই দহটো মই নিজেই লিখিয়ে পাওঁ আচলতে গতিকে অভ্য়াস কৰোঁ যে মই যিখিনি পাৰিছোঁ মই সেইখিনিয়ে লিখিছোঁ গতিকে মোৰ ৰিয়েলিটীটো সেইটোৱেই আচলতে পঢ়াৰ হ'ব লাগে মানে মানুহৰ আৰু মই বৰ্তমানো সেইটোৱেই কৰি আছো মই যিমানখিনি পাৰোঁ সেইখিনি মই নিজেই ট্ৰাই কৰি আছো লিখি আছো পঢ়ি আছো আৰু মই লগতে এম এ কৰি থকাৰ লগতে মই এ পি এছ চিৰ বাবে ঘৰতে পঢ়া শুনা কৰি আছো ঘৰতে বহুত কিবাকিবি নোটচ চোটচবিলাক বনাই কৰি লিখি আছো ডেইলী পঢ়িব লগা হয় টাইমটো নাপাৱেই এম এ কৰি আছো লগতে এ পি এছ চি বাবে পঢ়ি আছো ন গতিকে পইচা পাতিৰতো প্ৰব্লেম হৈয়েই কিতাপ চিতাপৰপৰা তথাপিও নিজৰ লাইফটোতটো আগুৱাই যাবই লাগিব সেয়া চেষ্টা কৰি আছো বাকী মানে ফলাফল যি হয় হব আৰু নিজৰ কষ্টখিনি কৰি গৈ আছো চাওঁচোন কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ পঢ়া শুনাৰ ক্ষেত্ৰত